বৰ্তমান আটাইতকৈ বেছি পচন্দ কৰা ক্ষেত্ৰৰ কথা ক'বলৈ গ'লে যিহেতু প্ৰায়ভাগ শিক্ষাৰ্থীয়ে শিক্ষকতাৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায় গতিকে বি এড বা এম এড তেনেকুৱা পাঠ্যক্ৰমৰ চাহিদা খুবেই বৃদ্ধি পাইছে আৰু যিসকলে বিজ্ঞান বিষয়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে তেওঁলোকৰ বেছিভাগেই হয়তো মেডিকেল নাইবা অভিযান্ত্ৰিক নাইবা ছোৱালীসকলে বিশেষকৈ নাৰ্ছিঙত যাবলৈ পচন্দ কৰে আৰু এচাম শিক্ষাৰ্থী আছে যিয়ে বাণিজ্য ক্ষেত্ৰত থাকিবলৈ বিচাৰে গতিকে তেওঁলোকে বি কম বা বি বি এ এম বি এ তেনেকুৱা ধৰণৰ কিছুমান পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচাৰে যিবোৰে তেওঁলোকৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব আৰু বাণিজ্যত সহায় কৰিব বাকী অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বেছিভাগ শিক্ষাৰ্থীৰে পচন্দ হ'ল কলা শাখা কাৰণ তেওঁলোকে তাত ইতিহাস ৰাজনীতি বিজ্ঞান আদি বিষয় পুঙ্খানুপুঙ্খভাৱে অধ্যয়ন কৰিব পাৰে গতিকে মই ভাবোঁ উচ্চ শিক্ষাৰ বাবে সেইটো নিৰ্ভৰ কৰে শিক্ষাৰ্থীজনৰ তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কি সেই সেই ধাৰণাটোৰ ওপৰত নিৰ্ভৰ কৰে